হয় কওক হয় হয় ভালে আছোঁ বৰ্তমান কওকচোন মই বৰ্তমান চতিয়াতে আছোঁ লাইফত হয় ভালে ভালে কেনেকুৱা ধৰণৰ হয় কেনেকুৱা ধৰণৰ বা ক'ত কৰিব হয় এতিয়া কেইখন হেৰি গাঁও বা কেইখন হেৰি মিলি পেলাই কৰে বা আপোনালোকৰ কেনেকুৱা ধৰণৰ আন্দোলন হয় কেনেকুৱা ধৰণৰ আন্দোলন

হয় আপোনাৰ সাতটাৰ পৰা নটা দহটাৰ ভিতৰত কৰিব পাৰে হয় হয় হয় সেইকণ সময়ত তেওঁ ফ্ৰী থাকে হয় হয় হ'ব দিয়ক জন মই জনাই আছোঁ